হয় মই নিজৰ মাতৃভাষাতকৈ বেলেগ ভাষাত কিতাপ পঢ়িছোঁ ইংৰাজী ভাষাত আৰু হিন্দী ভাষাত মই তেনেধৰণৰ কিতাপ পঢ়িছোঁ সেই অভিজ্ঞতাটো আছিল এক সুকীয়া অভিজ্ঞতা আৰু ভাল অভিজ্ঞতা কিয়নো নিজৰ মাতৃভাষাতকৈ আন এটা ভাষাত কিতাপ পঢ়াটো এক আনন্দদায়ক বা মনোৰঞ্জনদায়ক অভিজ্ঞতা অনুবাদ কৰা সংস্কৰণৰ বিষয়ে মই ভাবোঁ যে এনে ধৰণত অনুবাদ কৰা কিতাপ আমি পঢ়িব লাগে মোৰ মাতৃভাষাত থকা এখন কিতাপ পোৱা নাম হৈছে বকুল ফুলৰ দৰে যিখন কিতাপ পৃথিৱীৰ সকলোৱে পঢ়িব লাগে সেই কিতাপখনৰ পৰা বহুতো জ্ঞান পাব পাৰি